ঘৰতে অঁ ভালনে আছোঁ ভালে অঁ বহুত দিনৰ মূৰত লগ পালোঁ অঁ এই লগৰ এই ভালে আ দে আছোঁ বিয়া বিয়া বাৰু পাতিলেনে নে নাই অঁ অঁ কিবা এতিয়া বৰ্তমান কি কিহত বিজি চাকৰি তাকৰি কৰিছে নে এনেই বিজনেছ নে কি অঁ এই ভাত চব্জি বনাই আছোঁ অঁ পাতিলোঁ পাতিলোঁ অঁ কলেজত হেৰি পাতিছে নহয় এই কি ৰি ৰিয়উনিয়ন পাতিছে নহয় অঁ সেই অঁ সেইটো কাৰণে মই ফোন কৰিলোঁ লগৰ চবেই আহিব যাবা নে নাই তুমি অঁ এই যাব ল যাব লাগে আকৌ বহুত দিনৰ মূৰত চবেই লগ হ'ব

অঁ যাব লাগিব চবেই আহিব অঁ এই চবেই আহিব লাগে চবে যিহেতু যাব বহু দিনৰ মূৰত লগ হ'ম এই অঁ হয় বাৰু হ'লেও অঁ গ অঁ সেইটো চবৰ আছে আমাৰো আছে ঘৰ সংসাৰ আমাৰো হেৰি আছে তথাপিতো আমি চব সেইটো আগতে একেলগে পঢ়াখিনি লগ হ'বলৈ মন যায় ন আমাৰো আছে আমাৰতো মাইকী মানুহ বেছিহে আছে হয় হয় সেইটো অঁ অঁ অঁ গ'লে মানে গ'লে মানে লগতে যাম আৰু অঁ তেতিয়াহ'লে সেইদিনা কিমান টাইমত যোৱা হ'ব বাৰু

অঁ হয় হয় মানে এক অঁ চবেই একেলগে গোটেইখিনি লগত পাতি লওঁ আৰু পাতি লৈ একেলগে লগ হ'ব লাগিব আৰু নহয় জানো হয় অঁ মেইন কথা চবেই গোটেইখনে পাতিব লাগিব আৰু চবৰ লগত একেলগে যিমান লগৰ আমাৰ আছে এই অহা চা দেওবাৰে আছে চবেই ন বাৰটামান বজাত লগ হ'ম বুলি কৈছে আৰু সেইখিনি সময়তে চবেই একেলগে লগ হ'ম অঁ অঁ হয় বাৰু

অঁ আপুনিও যাব নেকি অঁ অঁ অঁ হয় হয় আ অঁ তুমি অঁ অঁ নহয় সেইটো নহয় বিয়া নপতাবিলাকৰ বেছিহে ভাল আকৌ এহাই সংসাৰ এহে দায়িত্ব নাথাকে জামেলা নাথাকে নহয় জানো হয় নেকি অঁ এই অঁ চবৰে ভিতৰত হেৰিখন কি আছিলে এইটো কি বিয়া নপতাকৈ আপুনি আছে আৰু বিয়াখন পাতিব লাগে ন লগৰ চবেই পাতি মেলি আজৰি হ'ল অঁ তেনেকুৱা ছোৱালী এই সেইকাৰণে ওলাব লাগে আকৌ তাতে আমাৰ লগৰে কাৰোবাক কলেজত লগ পাম হয় নাই একেলগে গ'লে মানে লগ পালে মানে তাতে হয়তো লগ ওলাই যাব লাগে ওলাই যাবও পাৰে তেতিয়া লগতে অঁ কলেজত ৰিউনিয়নৰ লগতে মানে বাকীবিলাকো হৈ গ'লেতো ভালেই ন ঠিকে আছে ঠিক আছে যাব লাগে হ ল'ৰা এটা ছোৱালী এজনী আছে হাজবেণ্ডে টিচাৰ কৰে আকৌ

এই আমাৰ ঘৰত বহুত মানুহ

ধে বহুত মানুহ ঠিক আছে কাইলৈ নহয় ছানডে' অঁ অঁ

ভাত এই নিৰামিষ খানা বনাইছোঁ নাই নাই মাছ মাংস নাই আজি এই দিনত খালোঁ যে সেইকাৰণে এতিয়া ৰাতি নাখাওঁ আৰু এই ৰাতি কৰে কৰে চৰকাৰী চাকৰিয়ে কৰে দেওবাৰ দিনা খোৱা এই দিনত খালো আৰু এতিয়া ৰাতি মানে নিৰামিষ খানা খাব লাগে যে স্বাস্থ্যৰ কাৰণে ভাল খুৱাই খুৱাই কেলে নুখুৱাব বাৰু তুমি নোখোৱা নেকি ঘৰ মানহ অঁ সেইটোৱে কথাটো আমাকো সেই খুৱাই তেনেকৈ হয় হয় চব তেনেকুৱা আমিও একে যেনে তেনে চলি আছোঁ ঠিকে আছে অ' হয় যাম যাম অঁ ভাল ভাল কথা দেই নিব লাগে চবকে সময় দিব লাগে ভাল পায়ে বিয়া পাতিছিলো বাৰু

হয় হয়

হয় প ঠিক আছে হ'ব নহ'লে এই আমি দেওবাৰে লগ পাম আৰু ন কলেজত

নহয় নহয় মানে মোৰ অলপ কাম আছে যে খানা বনাই আছোঁ পাছত ফোন কৰিম দেই ঠিক আছে অঁ অঁ